অঁ হেল্ল' আপুনি বাৰু প্ৰতাপ বৰুৱা নহয়নে এই বেটিন পঞ্চায়তৰ সভাপতি আচ্ছা মই এই বেটিয়নি গাঁও পঞ্চায়তৰ এজন বাসিন্দা আচ্ছা মোৰ ঘৰৰ বেটিয়নি কাকতি গাঁৱত পাঁচ নম্বৰ ৱাৰ্ডত এতিয়া কথাটো হ'ল কি গাঁৱৰ যিবোৰ ৰাস্তা হৈছে এতিয়া মোৰ ঘৰলৈ সোমোৱা ৰাস্তাটো মানে বৰ কদজ্যময় পৰিৱেশ হৈছে এতিয়া বাৰিষা কালত খুব বোকা হয় বোকাই পানীয়ে একাকাৰ হয় গতিকে পঞ্চায়ত বহুতবাৰ আপোনাৰ আগতো পূৰ্বৰ যিসকল পঞ্চায়তৰ মানে সভানেত্রী সভাপতি আছিল তেওঁলোককো বাৰে বাৰে কেইবাবাৰো আমি আৱেদন কৰিলোঁ কিন্তু আৱেদন কৰাৰ পিছতো কোনো মানে আমি এতিয়ালৈকে ফল পোৱা নাই গতিকে এতিয়া মানে এতিয়া কথাটো হ'ল কি আমাৰ এতিয়া সেই ৰাস্তাটো এই এতিয়া দেখিছোঁ চৰকাৰে বিভিন্ন ৰাস্তাবোৰ মানে এই আজিকালি বগা বগা ইটাটো যে ওলাইছে বগা বগা ইটাবোৰ দি পেলাই দুই ফালে চিমেণ্টত ঢলাই দি পেলাই মানে বলক নে কি বুলি কয় নি পেলাই এই ৰাস্তাটো বনাইছে কিন্তু এতিয়া আমাৰ ৰাস্তাটো যদি তেনেকুৱা কিবা কিবি এটা হয় বালি শিলগুটি পেলাই তাৰ ওপৰত যদি এনেকুৱা বগাই ইটাটো পাৰি পেলাই ঢালাই কৰি দিব পৰা যায় তেতিয়াহ'লে আমাৰ মানে অহা যোৱা সুচল হ'ব এনেও গাঁৱলীয়া পথহে আমাৰ এতিয়া ৰাস্তাটো মানে পিটলিত পথটো নহয় গতিকে গাঁৱলীয়া পথে গাঁৱলীয়া পথটো এতিয়া কেনেকে কি কৰা যায় এতিয়া আমি ভাবিছোঁ আৰু নহ'লে এতিয়া বাৰিষা কালত মানে ল'ৰা ছোৱালীবোৰৰ বৰ দিগদাৰ হয় মানে মানুহ এই চলিব স্কুল কলেজ মানে বোকাই পানী একাকাৰ হয় গতিকে আমি ভাবিছোঁ আপোনাৰ দিনতে অন্য় জেগাৰ লগতে আমাৰ সেই স্কুললৈ যোৱা পথটো মানে অকণমান ভাল হৈ পেলাই গজগজীয়া হ'ব বুলি ভাবি নে কি কয় আপুনি কওকচোন কি কৰিব অ' হয় অ' অ'

অ' হয় হয়

অ' হ'ব

অ' হ'ব